মই এটা অনলাইন শ্বপিং এপৰপৰা কুৰ্তী কিনিছিলোঁ কুৰ্তীটো মোৰ ইমানেই ভাল লাগিছে মই যেনেকুৱা বিচাৰিছিলো বস্তুটো তেনেকুৱাই আহিছে তাৰ যিটো দাম লোৱা হৈছে সেই অনুসৰি কুৰ্তীটো বহুত ভাল আহিছে তাৰ কালাৰ তাৰ কাপোৰটো সকলোবিলাকেই খুবেই সুন্দৰ আহিছে মই যেনেকুৱা বিচাৰিছিলো তেনেকুৱাই আহিছে ইমান ভাল এটা বস্তু ইমান কম দামতেই পাম বুলি মই ভবা নাছিলোঁ বহুত ভাল লাগিছে কুৰ্তীটো মোৰ তাৰ কালাৰটো এবাৰ ধোৱাৰ পাছতো যোৱা নাই সেইয়েহে মোৰ খুবেই ভাল লাগিছে কুৰ্তীটো